হেল্ল' অ কোনি কৈছে অ নেক্স অ কাৰ তাত পালে অ ডিলাৰত অ আচ্ছা কওক গাড়ী অ চুজুকীৰ অ হয় নেকি অ আচ্ছা

ব্ৰেজাৰ খনো আছে নেকি নাই মই মই মানে টাটাৰ গাড়ী ল'ব খুজিছিলোঁ টাটাৰ হেৰিয়াৰ বা চাফাৰী আচ্ছা আচ্ছা ব্ৰেজাৰখন আছে নেকি ইতা এভেলেবল আছে নেকি তাতে অ আপুনি নেক্সা বুলি ক'লে নেকি ফাষ্ট হয় হয় কৈ দিবচোন অ ইণ্টাৰেষ্ট মানে মোৰ অ মোৰ মানে বিজনেচত এইকেইদিন মানে লাগি আছো অলপমান যোৱাত দেৰি হ'ব পাৰে আৰু আপোনাৰ ৰবিবাৰেটো বন্ধই থাকে চাগে অ শনিবাৰে মই এইতে যাব পাৰো একবাৰ চাই আহিম ডিলাৰটোত যায় গাড়ীখন কেনেকুৱা ফিচাৰ চিচাৰ থাকে আৰু আৰু ব্ৰেজাৰখনৰ প্ৰাইচটো কিমান এনেই অ মোক মানে টুৱেণ্টিৰ পৰা থাৰ্টি লাখৰ ভিতৰত এখন লাগে আৰু গাড়ী অ ঠিক আছে ঠিক আছে ঠিক আছে থেং কিউ